ধৰ্মৰ বিষয়ে স্কুলৰ পাঠ্যক্ৰমত দিয়াটো মই খুবেই জৰুৰী বুলি ভাবোঁ কিয়নো ইয়াৰ ফলত সকলোৰে যিকোনো ধৰ্মৰ প্ৰতি থকা দৃষ্টিভংগীসমূহ সলনি হৈ পৰে এটা ভাল দৃষ্টিভংগী গঢ় লৈ উঠে যিহেতু ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সেয়েহে সকলোৰে সকলোৰে ধৰ্ যিকোনো ধৰ্মক আমি সন্মান কৰাটো আমাৰ কৰ্তব্য আৰু যিকোনো ধৰ্মক আমি আঁকোৱালি ল'ব লাগিব সকলোকে সমানে আগবঢ়াই লৈ যাব লাগিব যিকোনো ধৰ্মকে আমি সমানেই আগবঢ়াই লৈ যাব লাগিব সেয়েহে সেইকাৰণেই আমাৰ এই ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি কোৱা হয় যিহেতু এজন ব্যক্তি এটা ধৰ্মৰ পৰা বিলং কৰে ধৰ্মৰ পৰা আহে যিকোনো এটা ধৰ্মৰ পৰা আহে গতিকে তেওঁৰ বাকীবিলাক ধৰ্মৰ প্ৰতি সিমান জ্ঞান নাথাকে কিন্তু আমি যদি পাঠ্যক্ৰমত সেই সকলোবিলাক ধৰ্মৰ বিষয়ে লি দিওঁ তেতিয়া আমি এজন ছাত্ৰ বা এজন ব্যক্তিয়ে সেই সকলোবিলাক ধৰ্মৰ বিষয়ে জ্ঞাত হৈ উঠিব তাৰ ফলত তেওঁৰ সমাজৰ প্ৰতি থকা দৃষ্টিভংগী ম মনো মনোভাৱবিলাক সকলোৰে প্ৰতি ভাল হৈ উঠিব বুলি মই ভাবোঁ যিহেতু এজন ব্যক্তি এটা ধৰ্মৰ প্ৰতি যদি এটা পা পাৰস্পেক্টিভ লৈ পিনে তেওঁ আছে কিন্তু যেতিয়া সেই ধৰ্মৰটোৰ বিষয়ে তেওঁ পঢ়িব জানিব বা সেই ধৰ্মটো তেওঁ নিজে গৈ পিনি পালন কৰিব বা পঢ়িব তেতিয়া সেই ধৰ্মটোৰ প্ৰতি থকা তেওঁৰ যিবিলাক মনোভাৱ আছিলে যদি কিবা বেয়া মনোভাৱো আছিলে তেতিয়া সেই মনোভাৱবিলাক তেওঁৰ সলনি হৈ পৰিব আৰু এটা সেই ধৰ্মটোৰ প্ৰতি থকা তেওঁৰ এটা ভাল মনোভাৱ গঢ় লৈ উঠিব বুলি মই ভাবোঁ যাৰ ফলত তেওঁ সমাজখনক আঁকো আঁকোৱালি লৈ সেই ধৰ্মটোক আঁকোৱালি লৈ সমাজখনক সমানে আগুৱাই লৈ যাবলৈ সুবিধা হ'ব আৰু যিকোনো যিকোনো সমাজৰ যিকোনো সমাজৰ ধৰ্ম যি বিভিন্ন ধৰণৰ ধৰ্ম আমি দেখিছোঁ কিন্তু সেই সকলোবিলাকে সকলোবিলাক মানিবলৈ নিবিচাৰে কিন্তু যেতিয়া সেই ধৰ্মটোৰ বিষয়ে তেওঁ জ্ঞাতভাৱে পঢ়িব বা জানিব আৰু তেতিয়া সেই ধৰ্মটো আৰু বেছি গুৰুত্ব সহকাৰে ল'ব যাৰ ফলত তেওঁ সমাজখনক আঁকোৱালি লৈ যাবলৈ আৰু বেছি সুবিধা পাব